আমাৰ ঘৰ পাকঘৰত ধৰক বিভিন্ন ধৰণৰ বাচন বৰ্তন আছে তাৰে ভিতৰত এটা হ'ল কেৰাহী কেৰাহিত ধৰক আমি চব্জি বনাওঁ বা যিকোনো চব্জি মাংস হওক বা যিকোনো চব্জি হওক কবি হওক যিকোনো চব্জি বনাওঁ তাৰপিছত আছে হেতা হেতাই দি আমি কেৰাহীখন ধৰক যি যি চব্জি আমি দিলোঁ সেইটো লৰাওঁ বা আমি এনেও বিলাবলৈ হ'লেও আমি হেতাখন ইউজ কৰোঁ তাৰপিছত আছে ধৰক কাঁহীখন কাঁহীখনত আমি ধৰক বা ভাত বনালোঁ বা কেৰাহীত আমি যোনটো চব্জি বনালোঁ সেইখিনি আমি তাত বাৰি মেলি খাওঁ তাৰপিছত আছে ধৰক গ্লাছটো গ্লাছত ধৰক আমি পানী খাওঁ বা ধৰক গৰম পানী হওক ঠাণ্ডা পানী হওক যিকোনো পানী খাওঁ তাৰপিছত আছে বাটি বাটিত আমি ধৰক আমাৰ বোলে কাঁহী দিবলৈ বস্তু যোৰা নাই তেন্তে আমি বাটিটো লৈ পিনে বাটিত আমি এক্সট্ৰা বোলে মাংস আছে ত' এক্সট্ৰা চব্জি লগত মিলাব বিচৰা নাই তো তেনেকৈ আমি বাটিটোত ধৰক মাংস বা যিকোনো বস্তু হ'লেও উলিয়াব পাৰোঁ